মই বিভিন্ন ঠাইত গৈ মন্দিৰত বহুত ভাল পাওঁ কাৰণ মন্দিৰত গ'লে মনটো বহুত পৱিত্ৰ হয় কাৰণ পৱিত্ৰ কৰিবৰ কাৰণে মানুহে বিভিন্ন ঠাইত মন্দিৰলৈ যায় বা কিছুমান মানুহৰ অশান্তি অনুভৱ হ'লেও মন্দিৰত গৈ বা বিভিন্ন ঠাইত ভ্ৰমণ কৰি আহি মনটো বহুত ভাল লাগে বা মনত কিছুমান যদি দুখ সোমাই থাকে সেই দুখবোৰ নাইকিয়া হৈ যায় মই যথেষ্ট মন্দিৰ বা বহুত ভ্ৰমণ কৰি আহিছোঁ সেইকাৰণে আজি মোৰ মনটো বিৰাট পৱিত্ৰ আৰু বহুত ভাল মই ব্যক্তিগত জীৱনত সকলো ধৰণৰ মন্দিৰতে গৈছোঁ আৰু গৈ তাত মই বহুত ভাল পাইছোঁ মোৰ ভগৱানৰ কৃপাত কোনো মোৰ ইমান বেমাৰ আজাৰ নাই বা জীৱনত কোনো অশান্তি ইমান অনুভৱ কৰা নাই মই মন্দিৰ গৈ বহুত ভাল পাওঁ বা নাম গাই নাম গাই বহুত ভাল পাওঁ বা নাম গাবলৈ দিলেও মোক যথেষ্ট মই মনত বহুত ভাল এটা মানে অনুভৱ কৰোঁ জীৱনত মানুহ সকলোৱে ভাল কামত বা কিছুমান কাম কৰিব লাগে যেনে মনটো পৱিত্ৰ হৈ থাকিলে মানুহ মন্দিৰত গৈ সকলোৰ লগতে নাম কীৰ্তন কৰি বা মনৰ দুখ বেদনাবোৰ গোটেই নাইকিয়া হৈ যায় ঈশ্বৰৰ কৃপাত আজিলৈকে মই মন্দিৰত নাম প্ৰসংগ কৰোঁ বা নাম গাওঁ বা আইসকলে মাতিলে তাত গৈও নাম প্ৰসংগ কৰোঁ সেইকাৰণে ভগৱানে কিজানি কোনো বেমাৰ আজাৰ তেনেকৈ ইমান দিয়া নাই কিছুমান বেমাৰ মানুহৰ জীৱনত হয়েই সেইটো বুলিই আৰু যে মই আজি বেমাৰী যে অনুভৱ নকৰোঁ কাৰণ মোৰ জীৱনত মই এনেকুৱা দেখিছোঁ বহুতো মানুহ বেমাৰ আজাৰত ভুগি থাকে বা ভগৱানক কিবা কৰিলেও কিছুমান মানুহে ভগৱানৰ ইমান আশীৰ্বাদ নাপায় কিন্তু ঈশ্বৰৰ কিবা মানুহৰ মনটো সদায় পৱিত্ৰ হ'ব লাগে আৰু আনকো মানুহৰ ভাল মন বা ভাল মনেৰে চাব লাগে বা ভাল কথা ক'ব লাগে বা ভাল ব্যৱহাৰ আচৰণ কৰিব লাগে আজি ঈশ্বৰ কৃপাত মই বহুত ভালেই আছোঁ আৰু আগলৈ যদি মই এনেকুৱা কৰি থাকিব পাৰোঁ মোৰ এইটোৱে মানে কামনা ইমান ঈশ্বৰেই মোক দয়া কৰক বা মই ঈশ্বৰৰ চৰণত মই আজি সদায় কৃতজ্ঞত কিছুমান ভুল হয় মানুহৰ জীৱনত বহুতো ভুল হ'ব পাৰে ভুল হ'লেও মানুহে ভুল হ'লেও মানুহে ভগৱানৰ ওচৰত যদি স্বীকাৰ কৰে তেতিয়াহ'লে মানুহৰ ভুলটো মাফ হৈ যায়